আজিকালিতো সংবাদ মাধ্যমে বিভিন্ন প্ৰকাৰেই ৰাজহ আহৰণ কৰিব পাৰে যিকোনো বিষয় এটা লৈ ধৰক কিবাকিবি বাতৰি প্ৰচাৰ কৰি নিজক যাতে দৰ্শকৰ ওচৰলৈ নিব পাৰে আৰু কিছুমান কোম্পানীসমূহৰো বিজ্ঞাপন দি তেনেকৈয়ো তেওঁলোকে ৰাজ্য সংগ্ৰহ কৰিব পাৰে তাৰপিছতে হ'ল বাতৰিকাকত আলোচনী এনেকুৱাবোৰৰ যোগেদিও পাৰে আজিকালি অনলাইন সেৱাৰ বহুত প্ৰচাৰ প্ৰত্যেকটো কামতে অনলাইনেই কৰিব লাগে সেইটো এটা বিষয়বস্তু হ'ল তেনেকৈয়ো পাৰে আৰু কিছুমান সংবাদ মাধ্যমেতো ব্যক্তিগত প্ৰবন্ধ এইবিলাক যেনে কিছুমান ভিডিঅ' আৰু কিছুমান অনুষ্ঠানৰ যোগেদিও মানে ধন আহৰণ কৰে আৰু এনেকুৱাও হৈছে আজিকালি বিভিন্ন ব্ৰেণ্ডে তেওঁলোকেও মানে যাতে দৰ্শকৰ ওচৰলৈ মানুহৰ ওচৰলৈ যাবও পাৰে সেইটোও মানে তেওঁলোকে সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰি মানে সংবাদ মাধ্যমে সেইদেও ৰাজহ আহৰণ কৰিব পাৰে বিভিন্ন প্ৰকাৰে আৰু আজিকালি বহুতো ধৰক সামগ্ৰী ঘঁহাৰে হওক বা অন্যান্য পিন্ধা কিবাকিবি এইবিলাকৰো ধৰক বজাৰলৈ বিক্ৰীৰ বাবে বা প্ৰচাৰৰ বাবেও তেনেকৈও তেওঁলোকে মানে সেইটো হেৰি লৈও ৰাজহ আহৰণ কৰিব পাৰে আৰু বহুতো কোম্পানীয়েতো নিজৰ মানে ব্ৰেণ্ড বস্তুবিলাক ধৰক ৰাইজৰ মাজলৈ যাতে উলিয়াই দিব পাৰে তেনেকৈও তেওঁলোকেও মানে সংবাদ মাধ্যমৰ সহায় লয় সেইদৰেও তেওঁলোকে পইচা ঘটিব পাৰে তেওঁলোক আৰু এনেকুৱাও হৈছে সংবাদ মাধ্যমবিলাকে তেওঁলোকৰ বিষয়বস্তুবোৰ অনুজ্ঞাপত্ৰ আৰু আন কিছুমান কোম্পানীক মানে প্ৰদান কৰে সেইদৰেও পাৰে আৰু ধৰক আজিকালি বহুতো সময়ত বিহু সময়ত সন্মিলনবিলাক বা এইবিলাক কিবাকিবি কৰ্মশালাবোৰ হৈ থাকে আয়োজন কৰ্মশালাবোৰো মানে সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি সেইদৰেও সংবাদ মাধ্যমে পইচা আহৰণ কৰিব পাৰে তাৰপাছতে আহিলে আপোনাৰ কিছুমান ধৰক একচেটিয়া ব্যৱসায় বিষয়বস্তু কিছুমান নিষ্ঠাৱান পাঠকৰো মানে হেৰি হয় এইবিলাক সুবিধা প্ৰদান কৰা হয় আৰু এনেকুৱাও হয় আজিকালি ঘঁহা ফাউণ্ডেশ্যন বা কিবা তেনেকুৱা ধৰক এইবিলাকৰপৰাও মানে সংবাদ মাধ্যমে বিজ্ঞাপন দি ধন আহৰণ কৰিব পাৰে আজিকালি ৰাজহ মানে সংবাদ মাধ্যমসমূহৰ মানে বিভিন্ন প্ৰকাৰে যিদৰেই নহওক আৰু তেওঁলোকে মানে বস্তুটো বিষয়বস্তুটো উৎপাদন কৰি বজাৰলৈ উলিয়াই দিয়াতেই মানে সংবাদ মাধ্যমে কৰ আহৰণ কৰিব পাৰে আৰু